হেল্ল'

অ' আছো এনেই

অ' ভালেই আৰু তোমাৰ কেনেকুৱা অ' গম নাপাওঁ নহয় কেতিয়ালে

অ' অ' খবৰ কৰিবা তেনেহ'লে যাব লাগিব অ' কি কোনোবা ছিংগাৰ আহিব নেকি অ' কোন আহিব বা অ' অ' নহ'লে খবৰ কৰিবা মই যাম অ' তাত খোৱা বোৱাটো কি কৰিবা তাত কাবাৰ লগত যাবা নেকি অ' ভাল অ' অ' নহ'লে মোক খবৰটো কৰিবা মইও যাম তোমালোকৰ লগত অ' অ' ফোন কৰিবা সেইদিনা নহ'লে খোৱা বোৱাটো ঘৰতে কৰি যাব লাগিব ন' ঠিক আছে বাৰু